গাহৰি আমি ফাৰ্মৰ পৰা আনি চাৰি হাজাৰ পাঁচ হাজাৰ পোৱালি কিনি আনি পুহোঁ আৰু আমি ডাঙৰকৈ গড়াল বনাওঁ গড়ালত ৰাখোঁ ৰাখি এবছৰত পুহি আমি পোন্ধৰ হাজাৰ বিক্ৰী কৰা হয় বিক্ৰী কৰি আকৌ আমি এই পোৱালি ফাৰ্মৰ পৰাই আনো এনেকৈ আমি আনি পুহি মেলি উপাৰ্জন কৰোঁ ছাগলী আমি নিজৰ ঘৰৰ পহিলা আমি পোৱালি কিনি আনি নিজৰ ঘৰতে পোহ পাল দি ছাগলি পোৱালি জন্ম হয় সেই পোৱালি আমি ঘৰত ৰাখোঁ ৰাখি নানা ধৰণৰ গছপাত খুৱাই ডাঙৰ কৰোঁ কৰাৰ পিছত পোৱালি দিয়ে এনেকৈ আমি

কৰোঁ বিক্ৰী সময়মতে আমি ছাগলী পাঁচ হেজাৰ ছয় হেজাৰ কৈ বিক্ৰী কৰা হয় মাইকী ছাগলীবোৰ আমি ঘৰতে ৰাখি থৈ আকৌ পুনৰ বংশ বিস্তাৰিত কৰোঁ মতা পোৱালিবোৰ খাচী কৰি বিক্ৰী কৰা হয় এনেকৈ আমি উপাৰ্জন কৰোঁ গৰু আমি প্ৰথমে বজাৰৰ পৰাই কিনি অনা হয় আনি ঘৰতেই পোহ পালন দি ডাঙৰ কৰি পিছত পোৱালি জন্ম হয় জন্ম হোৱা পাছতেই আমি গাখীৰ খীৰাওঁ আৰু গাখীৰ বিক্ৰী কৰিও আমি লাভবান হওঁ এনেধৰে এনেদৰে সকলো কাম গৰু ওপৰতে নিৰ্ভৰ কৰি আমি সকলো চলোঁ